উপাসনা বা অঁ এই মই মানে কাপোৰৰ কাৰণে ফোন কৰিছিলোঁ অঁ মানে অনলাইনত চাইছিলোঁ তোমাৰ ৰিভিউ অঁ চাই থাকোঁ বাৰু সদায় অঁ পাট মানে অঁ নুনী পাট হ'ব নেকি অঁ মোৰ মানে কেইবাযোৰো লাগিছিলে নুনী নুনীপাট আৰু পলি পাট আৰু এযোৰ মুগা অঁ মানে মোৰ ভন্টি এজনীৰ বিয়া আছে মানে বিয়াৰ কাৰণে লাগিছিলে অঁ অঁ ঠিক হেৰি মই যাম বাৰু আপোনাৰ হেৰিলৈ অঁ প্ৰাইচবিলাক কিমান মুগাৰ আচ্ছা আৰু পলি পাট অঁ এহেজাৰ আৰু নুনী অঁ অঁ অঁ আজি এযোৰ চাইছিলোঁ বাৰু অনলাইনত দেখাইছিলে যে সেইযোৰ ভাল লাগিছে বাৰু অঁ সেইযোৰ আছেনে কালেকশ্যন অঁ ঠিক আছে বাৰু আপোনাৰ তালৈয়ে যাম বাৰু অঁ দোকান সদায় খোলা থাকে নহয় অঁ অঁ ঠিক আছে বাৰু মই মঙলবাৰে মানে যাম অঁ তুমি থাকিবা নহয় দোকানত অঁ ঠিক আছে বাৰু অঁ অঁ মই ফোন কৰিম বাৰু অঁ ঠিক আছে